ধন্যবাদ আপোনাক বহুত বহুত ধন্যবাদ আপুনি এই যাত্ৰাত ইমানখিনি সহায় কৰি দিলে আপোনাৰ সহায়ৰ বাবেই এই যাত্ৰাটো আমি সুকলমে কৰিব পাৰিলোঁ এই যাত্ৰাৰ সমগ্ৰ পথটোত আপুনি আমাৰ মনোৰঞ্জনৰ পৰা আমি কৰি আমাৰ সুবিধা সকলো কথাৰে ইমান মনোযোগেৰে ধ্য়ান দিলে যে আমি নথৈ আনন্দিত আপোনাৰ এই সেৱাক আমি সদায় মনত ৰাখিম আপুনি এই যাত্ৰাকালত আপোনাৰ গাড়ীত আপোনাৰ কথাৰে আমাক সকলো সময়তে আনন্দ দিলে আপুনি সেই অচিনাকী ঠাইডোখৰত আমাক যাওঁতে বিভিন্ন ধৰণৰ জেগা দেখাই লৈ গ'ল আপুনি সেই জেগাবিলাকৰ বিষয়ে আমাক বিভিন্ন ধৰণৰ জ্ঞান দিলে সেই জেগাবিলাকৰ বিষয়ে আপুনি তাৰ ইতিহাসৰ বিষয়ে আমাক বিভিন্ন ধৰণৰ কথা জানিবলৈ দিলে সেই গোটেইখিনি কথা লৈ আমি আপোনাৰ ওচৰত কৃতজ্ঞ আপুনি এই যাত্ৰাকালত আমাক বিনামূলীয়াকৈ খোৱা বোৱাৰ ব্যৱস্থা কৰি দিলে আনকি আপুনি সেই অজ্ঞাত ঠাইডোখৰত আমি কিদৰে থাকিম তাৰো ব্যৱস্থা কৰি দিলে আপোনাৰ এই বিনম্ৰ ব্যৱহাৰ আমাৰ সদায়ে মনত থাকিব আপুনি আমাৰ এই যাত্ৰাকালত আপোনাৰ বিভিন্ন ধৰণৰ কথা আপোনাৰ বিভিন্ন ধৰণৰ ৰুচি ইত্যাদিৰ কথাও কৈছিল সেইখিনিও আমাক সমগ্ৰ যাত্ৰাকালত আমনি নলগাকৈ পাৰ কৰাত বহুত সহায় কৰিলে যাত্ৰাৰ আৰম্ভণিতে আপুনি আমাক বিভিন্ন ধৰণৰ কাম কৰিছিলে আমাক সহায় কৰিছিলে ইমান এটা দীঘলীয়া যাত্ৰাত আপোনাৰ লেখীয়া এজন ড্ৰাইভাৰ পাই আমি নিশ্চিতভাৱে সুখী আপুনি লগত যোৱা কাৰণেই এনে এখন জেগাত আমি কোনো অসুবিধা নোহোৱাকৈ ভালদৰে থাকিব পাৰিলোঁ ভালদৰে ফুৰিব পাৰিলোঁ সেই জেগাডোখৰৰ বিষয়ে আমি একো গমেই পোৱা নাছিলোঁ কিন্তু আপুনি আমাক সেই সমগ্ৰ জেগাডোখৰ ফুৰালে আপুনি সেই সমগ্ৰ জেগাডোখৰৰ বিভিন্ন ঠাইবিলাকো আমাক দেখুৱালে গতিকে এইটো আমাৰ কাৰণে অতিকৈ আনন্দৰ বিষয় যে এই যাত্ৰাকালাত আপুনি আমাৰ ড্ৰাইভাৰ আছিল আপোনাক ইয়াৰ বাবেও ধন্যবাদ কাৰণ আপুনি আমাক নজনা কথা বহুতখিনিয়ে শিকালে ইমান এটা দীঘলীয়া যাত্ৰাকালত ভাষাৰ পাৰ্থক্যৰ বাবে আমি কোনো মানুহৰ লগত কথাও পাতিব পৰা নাছিলোঁ কিন্তু আপুনি সেই ভাষাৰ যি ব্যৱধান তাক সীমিত কৰি আমাক এই ক্ষেত্ৰতো বহুত সহায় কৰিলে গতিকে আপোনাৰ এই সেৱাৰ বাবে আমি সদায়ে আপোনাৰ ওচৰত কৃতজ্ঞ আপোনাৰ এই সেৱাখিনি আমাৰ সদায়ে মনত থাকিব আপুনি এই যাত্ৰাকালত বিভিন্ন ধৰণৰ অন্যান্য কামতো আমাক সহায় কৰিছে আৰ্থিকভাৱেও আপুনি আমাৰ পৰা যি অনুদান ল'ব লাগে সেই অনুদানটো নলৈ আমাৰ কথা ভাবি আমাৰ প্ৰয়োজনৰ মতেই আপুনি অনুদানটো লৈ আমাৰ ওপৰত যথেষ্ট কৃতজ্ঞতা অৰ্জন কৰিছে আপোনাৰ এই সেৱা আপোনাৰ এই কৃতজ্ঞতা আমি সদায়ে মনত ৰাখিম আৰু আপোনাৰ এই সেৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ